পৰম্পৰাগত আৰু লোকনৃত্যৰ প্ৰতি আমাৰ গাঁৱৰ অঞ্চলৰ যুৱক যুৱতীসকল আগ্ৰহ কেনেধৰণৰ বুলি আপুনি সুধিছে এইটো আৰু সুধিবলগীয়া কথা নহয়েই গাঁৱৰ প্ৰত্যেকখন গাঁৱৰে যিহেতু এখন অসম গতিকে অসমৰ যুৱক যুৱতীসকল সকলোৱে পৰম্পৰাগত নৃত্যটো আগ্ৰহী আৰু লোকনৃত্যটো লোকনৃত্যৰ প্ৰতিও বহুত আগ্ৰহী কাৰণ পৰম্পৰাগত নৃত্য সত্ৰীয়া নৃত্যত যুৱক যুৱতীসকল আজিকালি বহুত পাৰ্গত তেওঁলোকে পৰি ধুনীয়াকে শিকেও আৰু পৰি সত্ৰৰ সত্ৰাধিকাৰীসকলৰ ওচৰত তেওঁলোকে পৰীক্ষাও দিয়ে গতিকে তেওঁলোকে বহুত পঢ়াৰ লগতে নৃত্যবিলাকতো বহুত আগ্ৰহ আগ্ৰহী বুলি মই ভাবোঁ আৰু লোকনৃত্য প্ৰতিটো আগ্ৰহী হ'বই কাৰণ কাৰণ গাঁৱৰ যুৱক যুৱতীসকল বিহু যিহেতু আমি অসমৰ গতিকে বিহুটোকে কওঁ লোকনৃত্য হিচাপে গতিকে বিহুৰ প্ৰতি সকলো যুৱক যুৱতীয়ে আগ্ৰহী বিহু বিহুৰ অসমত জাতীয় উৎসৱে গতিকে তেওঁলোকে বিহু ঢোল ঢোলৰ মাত শুনিলে ৰ'বই নোৱাৰে তেওঁলোকে পথাৰত থাকিলেও যদি মানে ঢোলৰ মাতত অকমান নাচিবলৈ পায় মানে গছ তলৰ বিহু যুৱকসকলৰ হুঁচৰি সকলোতে তেওঁলোক বহুত আগ্ৰহী আগ্ৰহী আৰু বিহু নৃত্যও এতিয়া ৰাষ্ট্ৰীয়কৰণ দিছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে গতিকে বিহুখন আমাৰ গোটেই পৃথিৱীতে গ্ৰীণিজ বুক অফ ৰেকৰ্ডত ইমানখিনি নাচনীয়ে ঢুলীয়া পেঁপুৱা গোটেই গোটেইখিনিয়ে ইমান ধুনীয়া নৃত্য পৰিৱেশন কৰিলে গতিকে আমাৰ লোকনৃত্যটো এতিয়া আমাৰ অসমতেই নহয় গোটেই ৰাষ্ট্ৰতেই বুলি ক'ব লাগিব আৰু গোটেই দেশতেই আমাৰ বিহুটো প্ৰচাৰ হৈছে গতিকে সেইবাবে আৰু যু তাৰ লগতে আৰু এটা কথা কওঁ যুৱক যুৱতীসকলক সেই গ্ৰীণিজ বুক ৰেকৰ্ডত নচাখিনি তেওঁলোকক যিটো তেওঁলোকৰ অনুদান আগবঢ়াইছে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা গতিকে তেওঁলোকে এনেও বিহু বুলি ক'লে সকলো ইমান আগ্ৰহ আৰু যেতিয়া নেকি তেওঁলোকক অনুদানো আগবঢ়ালে ইমানখিনিখিনি পইচা দিলে তেওঁলোকে গতিকে আৰু আগ্ৰহী হৈ আহিছে এতিয়া আৰু বিহুক লৈ আৰু তেওঁলোকে নৃত্য নৃত্য পৰিৱেশন কৰা নিশ্চয় দেখিছোঁ কাৰণ এতিয়া ইমান হাজাৰ ল'ৰা ছোৱালীয়ে অকল আমিয়ে পৰিৱেশন কৰা দেখিবলৈ পাইছোঁ সেয়া নহয় গোটেই ভাৰতবৰ্ষৰ ধৰি গোটেই দেশখনতেই এই আমাৰ গ্ৰীণিজ বুক অফ ৰেকৰ্ডৰ যিখিনি নাচনি নাচিছিলে আৰু ঢুলীয়াসকলে যি ঢোল বজাইছিলে পেঁপাসকল পেঁপুৱাসকলে যিখিনি পেঁপা ইমান ধুনীয়া বিহু পৰিদৰ্শন কিয় আমি পৰিৱেশন কৰা দেখিবলৈ নাপাম অসমত থাকি অসমত থাকিটো আমি সদায় দেখিয়ে থাকোঁ আৰু সেইখিনি আমাৰ গোটেই ভাৰতবৰ্ষৰ দেশৰ দেশতে সকলোৱে এই বিহু পৰিৱেশন কৰা দেখি পাইছে